সাধাৰণতে অসমৰ যি অসমৰ ব্যৱসায়িক খণ্ডত সম্প্ৰদায়সকলৰ মানে ধৰক যেনে সকলে মাছৰ ব্যৱসায় তেওঁলোকে মানে অসমৰ সেৱা আগবঢ়াই থয় মাছ ব্যৱসায় কৰে তেওঁলোকে বিভিন্ন পুখুৰী খান্দি তেওঁলোকে মাছ পোহে আৰু সেই মাছ আনি তেওঁলোকে বজাৰত বিক্ৰী কৰে আৰু যিবোৰ বাহিৰৰ পৰা মাছ সেই মূল্য তেওঁলোকে মানে মাছ অহাটো বন্ধ কৰে আৰু মানে মানে স্থানীয় মাছবোৰ তেওঁলোকে মানে সাধাৰণতে আমাৰ বজাৰলৈ হেৰি কৰিবলৈ মাছ পুহি যেনে কোচ ৰাভা বড়ো চুতীয়া আহোম এই লোকসকলে কি কয় তেওঁলোকে সাধাৰণতে হেৰি পোহে আপোনাৰ এই গাহৰি পোহে আৰু গাহৰি যিহেতু এতিয়া অসমৰ মূল্য বজাৰত অধিক মূল্য এই এই গাহৰি ধৰক বজাৰলৈ ওলোৱাই দিয়ে আৰু এই ওলাই দিয়াৰ বাবদ কি হয় এই লোকসকলে যথেষ্ট উপকৃত হয় মানে ধৰক বজাৰখন নিজৰ বজাৰখন তেওঁলোকে নিজৰ হাতত ধৰি ৰাখে আৰু এই বজাৰখনৰ পৰা তেওঁলোকে যিবোৰ স্বাৱলম্বী হোৱা এটা বাট পথ বস্ত হয় ইয়াৰ উপৰিও ধৰক আমাৰ যি চাহ বাগানৰ অঞ্চলৰ লোক আছে চাহ বাগানৰ লোক যিসকল চাহ জনজাতি লোক আছে তেওঁলোকেও চাহপাত বজাৰলৈ যাতে আজি আজিলৈকে সকলোৱে জানে যে চাহ চাহ এটা অধিক মূল্য যিবোৰ আমাৰ সা ধৰক আমাৰ মূল্যৱান সম্পদ তাৰে এটা চাহো হ'ল এটা মানে বিশেষ এটা সম্পদ যিটো সম্পদ এতিয়া আন্তঃৰাষ্ট্ৰীয় বজাৰত হওক বা অসমৰ বজাৰত হয় যথেষ্ট খিনি দাম আৰু ইয়াৰ ওপৰিতো আমাৰ খাচী খাচী বুলি ক'লে সাধাৰণতে খাচী গছটো অঁ এটা বৃহৎ ব্যৱসায় যিহেতু এই ব্যৱসায় লগত সাধাৰণতে জড়িত হৈ থাকে আমাৰ অসমৰ মুছলমান লোকসকল বা অসমৰ আহোম চুতীয়া কেওট এইসকল লোকো জড়িত মানে এই লোকসকলে মানে কি খাচী গছ ৰোপণকে আৰু ইয়াৰ চাচি মানে যেতিয়া চাচি গছ চাৰি পাঁচ বছৰমানৰ গছ ডাঙৰ হওঁতে সময় লাগে তেনেকৈ এই চাচিবোৰ কাটি মানে মছলা ইয়াৰ পৰা চাচিবোৰ মানে থলুৱা মানুহৰ পৰা কিনিলে সকলে এই ব্যৱসায়টো মানে বিভিন্ন দেশ বা বিভিন্ন প্ৰান্তলৈ মানে ৰপ্তানি কৰে আহোঁ আৰু অসমৰ যিবোৰ মানে ধৰক জনগোষ্ঠী আছে বা ধৰক আপোনাৰ কোচ বা আহোম কলিতা বা এনেকৈ ধৰক তেওঁলোকৰ পা পাণ ব্যৱসায় কৰে তামোল ব্যৱসায় কৰে আৰু মৰাং মটক কে আপোনাৰ কেওট এই সকলোকো মুৰ্গী পুহে বিভিন্ন ধৰণৰ মানে বিভিন্ন মুৰ্গী ধৰক যি টি ব্যৱসায় কৰিলে লগে লগে মানে অসমৰ বজাৰত বিশেষ চাহিদা পূৰণ কৰে